হয় মোৰ চৰাই চোৱাৰ বহুতো ধেমেলীয়া বা স্মৰণীয় কাহিনী আছে এবাৰ মই এবাৰ ফুৰিবলৈ যাওঁতে এটা ধুনীয়া চৰাই দেখিলোঁ চৰাইটো ৰাস্তাৰ কাষতেই আছিলে আৰু চৰাই ধৰিবলৈ চৰাইটো ইমানেই ধুনীয়া নহয় ধৰিবলৈ যাওঁতে চৰাইটোৱে লাহে লাহে প্ৰথমতে লাহে লাহে গৈছে তাৰপাছত আকৌ খৰকৈ গৈছে ময়ো চৰাইটো যিমান খৰকৈ গৈছে ময়ো তেনেকৈ খৰকৈয়ে গৈছোঁ যাওঁতে চৰাইটোৱে মানে এচাদত যেতিয়া উৰি দিলে চৰাই ধৰাৰ আৰু নহ'ল তেতিয়া মই ভাবিলোঁ চৰাইটো মোতকৈও টেঙৰ সেইটো এটা মোৰ চৰাই ধৰাৰ একদম সৰুকালৰ ধেমেলীয়া ঘটনা আৰু এতিয়াও চৰাইবিলাক আমাৰ ঘৰলৈ আহে আহে আৰু চৰাইবিলাকে ঘনচিৰিকা চৰাইৰ কথাকে কৈছোঁ ইমান ধুনীয়াকৈ চোতালত ধূলি খেলি থাকে সেইটো এটা চৰাইজনীক চাবলগীয়া ঘটনা চৰাইজনীক চাবলগীয়া সেই সময়ত চৰাইজনীক চাবলৈ বহুত ভাল লাগে আৰু চৰাইজনীয়ে যেতিয়া চোতালত জঁপিয়াই জঁপিয়াই খোজকাঢ়ি থাকে তেতিয়াও তাইক চাবলৈ বহুত ভাল লাগে মনতে ভাবি থাকোঁ চৰাইজনীয়ে খোজ দিব পাৰিব নেকি কিন্তু আগতেও শুনি থৈছোঁ ঘনচিৰিকাই খোজ দিব নোৱাৰে তাই সদায় খোজ জঁপিয়াইহে খোজকাঢ়ে সেইটো কাৰণে চৰাই চাবলৈ মোৰ বহুত ভাল লাগে আৰু মনো যায় চৰাই চৰাই ধৰিবলৈয়ো ভাল লাগে কেতিয়াবা চৰাই পোৱালিবোৰ বাঁহত পাওঁ সেই তাকো ধৰিবলৈ যাওঁ ধৰিবলৈ গ'লে আকৌ চাওঁ পোৱালিজনী ইমানেই ধুনীয়া ইমানেই মৰম লগা সেইটোৰ কাৰণে চৰাই ধৰিও আকৌ হাতৰপৰা এৰি দিওঁ এইবিলাকেই চৰাই চোৱাৰ মোৰ স্মৰণীয় কাহিনী বহুতো আছে